জীৱ জন্তুয়ে কামোৰা যেনে সাপে খোটা বা পোক পৰুৱাই কামোৰা পৰা ৰক্ষা পাবলৈ আমি কিছুমান আগতীয়াকৈ সাৱ সাৱধানতা অৱলম্বন কৰিব লাগিব তাৰ ভিতৰত আমি যেতিয়া হাবিলৈ যাওঁ বা আমি যিহেতু গাঁৱলীয়া মানুহ কৃষি কৰ্মৰ লগত জড়িত হৈ থাকোঁ তেতিয়া আমি কিছুমান আগতীয়াকৈ সাৱধানতা ল'ব লাগিব যেনে আমি হাবিলৈ গ'লে সাধাৰণতে জোতা বা লংপেণ্ট আৰু দীঘল হাতৰ টি শ্বাৰ্ট পিন্ধি যাব লাগিব যাতে আমাক পোক পৰুৱাই সহজতে কামুৰিব নোৱাৰে বা সৰ্প আদিয়ে সহজতে দংশন কৰিব নোৱাৰে তেতিয়াহ'লে আমি ইয়াৰ পৰা বাচি থাকিব পাৰিম তাৰোপৰিও আমাৰ ঘৰৰ কিছুমান ওচৰে পাঁজৰে মানে আৱৰ্জনা বা পেলনীয়া বস্তুবোৰ জমা কৰি থৈ দিওঁ আৰু ইয়াত বিভিন্ন ধৰণৰ পোক পৰুৱা আহি বাঁহ সাজিব পাৰে আৰু আমি এনেকুৱা কাম কৰোঁ ঘৰৰ কাম কৰিবলৈও আমাৰ ইটা কাঠ আদি চাঙ জমা কৰি থৈ দিওঁ এটা ঠাইত তাৰ মাজত বহুতো সাপ বিভিন্ন ধৰণৰ পোক পৰুৱা আদিয়ে বাঁহ লয় আৰু যেতিয়া আমি এইবোৰ চাইড কৰিব যাওঁ তেতিয়া আমাক এইবোৰে কামুৰিব পাৰে গতিকে এইসমূহ বস্তু আমি ভালদৰে সাপ বা পোক পৰুৱা যা যাব নোৱাৰা ঠাইত ইয়াত সংৰক্ষিতভাৱে ৰাখি থৈ দিব লাগে যাতে ইহঁতে আমাক এইবোৰ চাফা কৰিবলৈ গ'লে সাপ বা কুকুৰে কামুৰিব নোৱাৰে তাৰোপৰিও আমাৰ ওচৰে পাঁজৰে বিভিন্ন জন্তু আছে আৰু যিবোৰে আমাক কেতিয়াবা কেতিয়াবা কামুৰে যেনে আমাৰ অঞ্চলত কেতিয়াবা পাগল কুকুৰ কিছুমান ওলায় মানে বলিয়া হৈ যায় তেতিয়া সেইবোৰে বিভিন্ন ধৰণৰ মানুহ কামোৰে আৰু তাৰপৰা বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হয় গতিকে এইবোৰ আমি পৰাপক্ষত এই কুকুৰ বা মেকুৰী এইবোৰৰ পৰা আমি অলপ দূৰত্ব বজাই ৰাখিব লাগে যিটো বনৰীয়া হয় পুহনীয়াটো বাৰু কথা নাই যিটো বনৰীয়া অলপ দূৰত্ব বজাই ৰাখিব লাগে তেতিয়াহ'লে দংশনৰ পৰা আমি ৰক্ষা পাব পাৰোঁ